হয় মই এডুকেচন লোনৰ বিষয়ে ঠিক তেনে ধৰণে অৱগত নহয় মই তেনে ধৰণে মই এডুকেচন লোণৰ বিষয়ে বিশেষ নাজানো তথাপিও মোৰ বান্ধৱী দুগৰাকীয়ে লোৱাৰ বাবে তেওঁলোকে কোৱা শুনিছোঁ যে দুখীয়া লোকে বিশেষভাৱে বিশেষ ল'ব পাৰে দুখীয়া শ্ৰেণী লোকে উচ্চ শিক্ষাৰ বাবে যি মানে পঢ়িম পঢ়িব কাৰণে টকা পইচা আৱশ্যক হয় সেই টকা এডুকেচন লোনৰপৰা ল'ব পাৰে আৰু খুব কম ইন্টাৰেষ্টত লোনটো দিয়া হয় আৰু দুখীয়া শ্ৰেণীৰ লোকৰ বাবে মানে যথেষ্ট সুবিধাদায়ক সেয়েহে আৰু পঢ়ি পঢ়ি শুনি শেষ হোৱাৰ পিছতে এই লোনটো মাৰিব লগীয়া হয় সেইকাৰণে খুব সুবিধা হয়